পাঁচ জানুৱাৰী দুই হাজাৰ বিছ একৈছ মাৰ্চ দুই হাজাৰ ওঁঠৰ বিছ ডিচেম্বৰ ঊনৈছশ আশী পঁচিছ আগষ্ট দুই হাজাৰ তিনি সাতাইছ এপ্ৰিল উনৈছশ নিৰান্নবৈ